অঁ হয় দত্ত মোবাইল দোকান হয়নে অঁ মোক কওক অঁ আপোনালোকৰ দোকানৰপৰা মই মোবাইল এটা ল'ম বুলি ভাবিছিলোঁ কি কি ব্ৰেণ্ডৰ আছে বাৰু মোক ভিভ' এটা লাগিছিলে দামটো অঁ দামটো কেনেকৈ পৰিব বাৰু বেছি দামীয়ো নহয় বেছি কম দামীয়ো নহয় এই তেনেকৈ নহয় টুৱেণ্টি থাউজেণ্ডমানৰ

অঁ অঁ মই পৰখিলৈ মানে যাম

অঁ অঁ

ঠিক আছে বাৰু